হয় মই শিশু আলোচনী পঢ়িছোঁ আৰু শিশু আলোচনীবোৰ পঢ়িয়ে আমি ডাঙৰ হৈছোঁ অসমীয়া শিশু আলোচনী বৰ্তমান সময়ত জনপ্ৰিয়তা কমি গৈছে বুলি ক'ব লাগিব ইয়াৰতো বহুতো কাৰণ আছে ইয়াৰ কিছু কাৰণৰ ভিতৰত এটা কাৰণ হৈছে আজিকালি যিহেতু ছ'চিয়েল ছ'চিয়েল মিডিয়া যুগ উঠি অহা প্ৰজন্মই প্ৰায় ছ'চিয়েল মিডিয়াতে ব্যস্ত হৈ পৰিছে আজিকালি সৰু ল'ৰা ছোৱালীবিলাকো দেখা গৈছে প্ৰায় কাৰ্টুন বা তেনেধৰণৰ যিকোনো মনোৰঞ্জন পোৱা তেনেকুৱা দৃশ্যবোৰ তাহাঁতে ফোনতে চাব পাৰে বা টিভিত চাব পাৰে সেইবোৰলৈ তাহাঁতে আজিকালি বেছি আকৰ্ষিত হৈ পৰিছে আমি যেনেকৈ সৰুতে টুইংকল সফুঁৰা সেইবোৰ পঢ়ি ডাঙৰ হৈছিলোঁ বা সেইবোৰ পঢ়িয়ে আমি এটা চৰিত্ৰ আমি নিজে ইমেজিন কৰি লওঁ আৰু সেইখিনিৰ পৰাই আমি যে ধুনীয়া এখন পৃথিৱীত সোমাই পৰোঁ ধুনীয়া এটা চৰিত্ৰত আমি নিজকে আমি দাঙি ধৰিব পাৰোঁ বা ধুনীয়া এটা আমি ষ্টৰি ইমেজিন কৰি ল'ব পাৰোঁ সেইখিনি প্ৰায় আচলতে আজিকালি ল'ৰা ছোৱালীয়ে প্ৰায় সেইখিনি নজনাই হৈছে সিহঁতে যিটো দেখে ফোনত বা কাৰ্টুনত সেইটোহে অকল আচল বুলি ভাবে যে আমি যে মেগাজিন পঢ়িও বা সাধুকথাবোৰ পঢ়িও যে আমি এটা কাহিনী ভালকৈ জানিব পাৰোঁ বা কিমান সোৱাদ পাওঁ সেই সোৱাদটো সিহঁতে বুজিয়ে নাই পোৱা বা সোৱাদটো আজিকালি সিহঁতি ল'বও নিবিচাৰে সেই সাধুকথাবোৰ ক'লে যেন এইবোৰ মিছা সিহঁতে শুনিব নিবিচাৰে ফোনতে যেন যিটো দেখায় কাৰ্টুনতে যিটো দেখায় সেইখন দুনীয়াতে সিহঁতে সোমাব বিচাৰে কিন্তু আজিকালি সেইবোৰ কাৰণত ফোনৰ কাৰণতে বিশেষকৈ বহুতো আমাৰ মেগাজিনবোৰ বহুতো ধুনীয়া ধুনীয়া কিমানবোৰ টুইংকল সফুঁৰা সেইবিলাক বস্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু আজিকালিতো বহুবোৰ নচলাই হ'ল বহুবোৰ আজিকালি পাব্লিছেই নকৰা হ'ল কিন্তু আচলতে সেইবোৰ আমাৰ মাজৰ পৰা আমি শৰাই হেৰাই যাব দিব নালাগে আৰু আমাৰ অসমীয়া ভাষাটো লৈ পিনে এখন শিশু আলোচনীৰটো গুৰুত্ব বহুতেই আছে বুলি ক'ব লাগিব কাৰণ এখন আলোচনীৰ পৰা আমি যিখিনি থলুৱা শব্দ বা পুথিগত শব্দ সেইবিলাক আমি অকল কেৱল আলোচনীতহে শিকিব পাৰোঁ যদি আমি ফোনত সেই শব্দকেইটা দছদিনত যদি আমি পঞ্চাছটা শব্দ শিকিব পাৰোঁ আমি কিন্তু এদিনতে সেই পঞ্চাছটা শব্দ এখন আলোচনীতে শিকিব পাৰিম সেই আলোচনীৰ মাধ্যমেৰে যে আমি কিমান আমাৰ নিজৰ ভাষাটো ভাল ভাল পোৱা হ'ম বা ভাল লাগে কিমান এটা কাহিনী আমি এখন নিজৰ ভাষাটোৰ পৰা আমি জানিব পাৰোঁ সেইখিনি সৰু ল'ৰা ছোৱালীয়ে বুজিয়ে পোৱা নাই মানে সেই সোৱাদটোৱে সিহঁতে পোৱা নাই আমি যিটো সোৱাদ হৈ সোৱাদ লৈ ডাঙৰ হ'লোঁ সেই সোৱাদটো সিহঁতে আচলতে পোৱা নাই সেইকাৰণে ভাষাটো যদি আমি জীয়াই ৰাখিব বিচাৰোঁ আলোচনীবোৰ আমি হেৰাই যাব দিব নালাগিব যিমান আমি ল'ৰা ছোৱালীবিলাক সজাগতা কৰোঁ যিমান আমি ল'ৰা উঠি অহা প্ৰজন্মক সজাগতা কৰিম যে আলোচনীবিলাক পঢ়িব লাগে কিমান যে সোৱাদ কিমান যে সোৱাদ আছে তাত কিমান যে ভাল লগা কিমান যে আমি ভাষাটো নতুন নতুন শব্দ শিকিব পাৰিম কিমান আমি আকৰ্ষিত হ'ম সেই শব্দবোৰ জানি আচলতে সেইবোৰ প্ৰতি আমি লক্ষ্য ৰাখি এটা সজাগতা আমি আচলতে পাতিবই লাগে প্ৰতিখন স্কুলতে বা সৰু সৰু ল'ৰা ছোৱালীকে আমি সেইটো দেখাব লাগে আচলতে তেতিয়াহে আমি আমাৰ ভাষাটোৰ প্ৰতি আমাৰ আৰু ভাল লাগিব বা আমি যিহেতু আজিকালি ল'ৰা ছোৱালীবোৰ দেখা গৈছে যে অসমীয়া ভাষাটো প্ৰায় নাজানে সিহঁতে ইংলিছতহে কথা ক'ব পাৰে বেছি ইংলিছত যিমানখিনি সিহঁতে একদম খৰধৰকৈ স্পীড বাইকবোৰ জানে সেই অসমীয়াত সেই বাক্যখিনি সিহঁতে ক'ব নোৱাৰে কিন্তু বা সেই শব্দবিলাকো নাজানে মানে অসমীয়াত কি কয় বা অসমীয়া সেই অকণমান টান শব্দ এটা দিলে সিহঁতে বুজিয়ে নাপায় কিন্তু যদি মেগাজিন পঢ়াৰ অভ্যাস থাকে তেতিয়া সেই শব্দবোৰ মানে অঁ মই পঢ়িছিলোঁ এইটো এইটো অৰ্থ বুজায় বা এইটো কাহিনী এইটো মই পঢ়িছিলোঁ এইটো এনেকুৱা হয় তেতিয়া মানে সেই সিহঁতে সেই বস্তুবোৰ লগত সিহঁতে মানে ৰিলেট কৰিব পাৰিব কিন্তু সেই আজিকালি যিহেতু হেৰাই গৈছে সেইকাৰণে মানে ভাষাটোৰ প্ৰতি মানে সিহঁতৰ বেলেগ ভাষাহে সিহঁতৰ জনাত বেছি উৎসুক হৈ পৰিছে